অঁ জাহ্নৱী অঁ আমি হেৰি ভূপেন হাজৰিকাৰ মঞ্চ আজি উদ্ৱোধন আছে নহয় বেদেতিত নতুনকৈ বনাইছিলে যে এই মই ওচৰৰ পৰাই কৈছোঁ বেদেতি চেণ্টাৰৰ পৰা অকণ হেৰিত এই বেদেতিত নতুনকৈ বনাইছে যে আপোনাৰ চাৰিওফালে বাউণ্ডেৰী মাৰি ভূপেন হাজৰিকাৰ মূৰ্তি এনেকৈ ধুনীয়াকৈ বনাইছে মানে আজি নাচ গানো আছে আমাৰ ইহঁতো চবকে ওলাব দিছোঁ মাইনাহঁতো যাব আৰু গাড়ী এখনো ঠিক কৰিছোঁ অহা যোৱাৰ অসুবিধা নহয় যাতে আপুনিও অঁ যদি যাব বিচাৰিছে তেনে ওলাব এপাক যাব আৰু ভূপেন হাজৰিকাৰ গানবিলাকো বহুত ধুনীয়া লাগে নহয় আগত যিখিনি আগত যিখিনি গান গাইছিলে এতিয়াতো এতিয়াৰ গানৰ লগত নিমিলেই আগত ভূপেন হাজৰিকাৰ গান কমতি ধুনীয়া লাগে নেকি এতিয়া আপুনি ওলাব হেৰি এই ইহঁতকো লৈ ল'ব

এই হেৰিকো লৈ ল'ব জোচেফকো এই এৰি থৈ নেযাওঁ এই জোচেফ জোচেফ জোচেফকো কৈ দিব আৰু উপকূলকো লৈ যাব আৰু এই পেহী আমাৰ পেহীহঁতকো কৈ দিব হেৰিঅৰ ৰাণু মইনা পেহীহঁতক কৈ দিব অঁ আপুনি বেছি দেৰি নকৰিব অলপ সোনকালে ওলাব মানুহ মানুহ নহ'লে বহিবলৈ জেগা নেপাম অঁ ঠিক ঠিক আছে অঁ হ'ব